বৰাদা ষ্ট'ৰৰ পৰা এটা ধুনীয়া কলম এটা ল'লো দেখিবলৈ ইমান ধুনীয়া এই মজা মানে সৱকে ক'ম মইতো এনেকুৱা কলম ল'বলে মই সৱকে ক'ম মানে সকলোকে ক'ম আৰু যদি মোৰ যদি আদায় হয় নহয় ৰিফিল যদি আদায় হয় মই তাৰপৰাই ল'ম মানে তাৰপৰাই আৰু এটা ল'ম এটা নালাগে গোটেই ধেৰ ল'ম মানে মই লিখি এনেকুৱা মজা পাইছোঁ মানে সকলোৱে লিখ আৰু দেই তাৰ পৰাই কলম ল'বি এই কলমটো মজা লাগে কৈছোঁ নহয় লিখি পিনি